এই অঞ্চলটোৰ মুখ্য ধৰ্ম বুলি ক'বলৈ গ'লে আমি হিন্দু আৰু ইছলামৰ কথাই ক'ব লাগিব অৰ্থাৎ ইছলাম আৰু হিন্দু সম্প্ৰদায়ৰ মানুহ এই অঞ্চলটোত বেছিকৈ দেখিবলৈ পোৱা যায় হিন্দু সম্প্ৰদায়ৰ লোকসকলে যিদৰে তেওঁলোকৰ ঈশ্বৰক উপাসনা কৰিবলৈ নামঘৰলৈ যায় ঠিক সেইদৰে ইছলাম লোকসকলেও তেওঁলোকৰ ঈশ্বৰ অৰ্থাৎ আল্লাৰ উপাসনাৰ বাবে তেওঁলোক মছজিদলৈ যায় আৰু ইছলাম আৰু আমাৰ যদিও ইছলাম আৰু হিন্দু সম্প্ৰদায়ৰ লোক আছে আৰু এই লোকসকলৰ মাজৰ একতা খুব বেছি দেখিবলৈ পোৱা যায় সকলো মানুহ প্ৰায় একতাৰ দোলেৰে একতাৰ দোলেৰে একত্ৰিত হৈ থাকে আৰু সকলো অৰ্থাৎ সকলো মানুহৰ মাজতে মিলাপ্ৰীতি দেখা যায় ইয়াত আচলতে মহিলা পুৰুষ বা তেনেকুৱা বুলি কোনো কথা নাথাকে সকলোৱে কোনো এটা কাম মিলাপ্ৰীতিৰে সম্পাদন কৰিবলৈ চেষ্টা কৰে